ভাৰতৰ ফেশ্ৱন মানে আগতককৈতো বহুত ধৰক বেলেগ হ'ল ধৰক পশ্চিমীয়া যিবোৰ কাপোৰ বা মানে এনেকৈ পশ্চিমীয়া দেশত যিবোৰ ধৰক ফেশ্ৱন শ্ব' চলে তেনেকুৱা ফেশ্ৱন শ্ৱ' ফেশ্ৱনৰ ষ্টাইল এতিয়া আমাৰ ভাৰততো আজিকালি কৰিব ল'লে আৰু তেনেকুৱা সেই সেইকাৰণে ধৰক মানে কি আমাৰ যিবোৰ থলুৱা মানে সাজ পোছাক বা আগৰ যিখিনি মানে সাজ পোছাক আছিলে সেইবোৰো অলপ মানে আগতকৈ নাইকিয়া ধৰণৰ হৈছে আৰু মইতো ধৰক ফৰ্মেল কাপোৰ কানি পিন্ধি ভাল পাওঁ যিটো ফৰ্মেল হয় আৰু আমাৰ ইয়াতে আকৌ কেতিয়াবা ধৰক হাফপেণ্ট চাফপেণ্ট বা স্পৰ্টিং বেছি মই পিন্ধি ভাল পাওঁ আৰু এইবোৰ আমাৰ মানে কি আজাদ আজাদ তিনিআলিতো পায় বা টাউনতো পায় আমি বিশেষকৈ টাউনতে কিনিব যাওঁ বা আজাদত হ'লেও আজাদৰ দোকানতে কিনো মানে ধৰক পেন এটা বা শ্ৱাৰ্ট এটা লাগিলে আজাদৰ দোকানতে কিনো কিন্তু কেতিয়াবা ধৰক অলপ ভাল কিবা এটা বিচাৰিবলৈ হ'লে টাউনৰ ফালে যাওঁগৈ টাউনতে আমি কিনি মেলি মানে আনো আৰু টাউনৰ পৰাই